ভ্ৰমণে সদায় মানুহক মানুহৰ জীৱনটো সদায় সৰ্বাংগসুন্দৰ কৰি আহিছে মোৰ ভ্ৰমণ খুব প্ৰিয় ভ্ৰমণ মই বহুতো কৰিছোঁ ভ্ৰমণ কৰিবলৈ যাওঁতে যিহেতুকে দূৰ যাত্ৰাই আমি ভাল পাওঁ তেনেদৰে ভ্ৰমণ কৰিবলৈ যাওঁতে প্ৰথম কথা আমাৰ সহযাত্ৰীজন কেনেকুৱা তেওঁৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে তেওঁৰ পৰা আমি বিভিন্ন তথ্য পাওঁ আৰু গোটেই ভ্ৰমণটো সহযাত্ৰীজন এজন যদি ভাল মানুহ বা তেওঁলোক যদি অলপ ৰঙীয়াল হয় তেনেহ'লে খুব ভ্ৰমণটো আমাৰ কৰি ভাল লাগে সেইকাৰণে পাহাৰীয়া অঞ্চলবিলাকলৈ গ'লে তাৰ জাগাবিলাক যেনেকৈ ধৰক তেওঁলোকৰ স্থানীয় যিবিলাক সংস্কৃতি সেইবোৰৰ ওপৰতো আমি অধ্যয়ন কৰিব পাৰোঁ তেওঁলোকৰ খোৱা বোৱা তেওঁলোকৰ ধৰণ কৰণ জীয়াই থকাৰ যিবিলাক তেওঁলোকৰ ধৰণ কৰণ আৰু তেওঁলোকে পিন্ধে কি তেওঁলোকে খাই কি এইবিলাক বস্তু আমি খুব লক্ষ্য কৰোঁ তাৰোপৰিও এতিয়া ধৰক আমি ট্ৰেইনেৰে যাত্ৰা কৰিছোঁ সেই ট্ৰেইনত যাওঁতেও আমি সেই দবাটোত পোৱা লোকসকলক লগত আমি গোটেই যাত্ৰাটো খুব ধুনীয়াকৈ উপভোগ কৰোঁ তেনেদৰে এতিয়া ধৰক পিকনিক পিকনিক খাবলৈ আমি বছৰটোৰ আৰম্ভণিতে যাওঁ সেই পিকনিক খাবলৈ যাওঁতে আমাৰ লগত থকা মহিলাসকল আমি সেই জাগাটোত গৈ খুব ধুনীয়াকৈ উপভোগ কৰি আহোঁ খুব ফূৰ্তি তামাছা হয় কেতিয়াবা কিছুমান ৰং ধেমালি আমি কৰোঁ আৰু সেই সেই সেইবিলাকে আমাক জীৱনটো ধুনীয়াকৈ উপভোগ কৰিবলৈ বা জীৱনটোত কিছুমান সময় আমাক যেন জীৱনী শক্তি প্ৰদান কৰে তেনেদৰে আমি আমি ফুৰিবলৈ খুব ভাল পাওঁ আৰু ফুৰাটো সঁচা কথা ক'ব গ'লে মোৰ এটা চখ আৰু ফুৰি ভাল পোৱাৰ বাবে জীৱনত বহুত কিছুমান নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ আৰু সেই অভিজ্ঞতাৰে জীৱনটো সমৃদ্ধ কৰিছোঁ